শিক্ষিত হোৱাটোৱে জীৱনত বহুত ধৰণে সহায় কৰে শিক্ষিতসকলে জীৱনত সফলতা লাভ কৰে অশিক্ষিতসকলে এই সফলতাৰ পৰা বিৰত হ'বলগীয়া হয় কিয়নো শিক্ষিত জনে সাক্ষাৎকাৰৰ জৰিয়তে কোনো চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক কামত মোকল হৈ জীৱন উজ্জ্বল কৰিব পাৰে কিন্তু অশিক্ষিতসকলে এই ক্ষেত্ৰৰ পৰা বিৰত হ'বলগীয়া হয় কিয়নো তেওঁলোকে শিক্ষা গ্ৰহণ নকৰিলে আৰু অন্য হাতেদি কব পাৰোঁ যে শিক্ষা ক্ষেত্ৰত যিজনে প্রাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চশিক্ষা আৰম্ভ কৰে তেওঁ কোনো চৰকাৰী চাকৰি নাপালেও কোনো বেচৰকাৰীয়ে হওক বা যিকোনো ক্ষেত্রতে হওক তেওঁলোকে মকৰল হৈ তেওঁলোকে জীৱনটো চলাই যাব পাৰে আৰু যিহেতু শিক্ষা গ্ৰহণ কৰা কাৰণেই তেওঁলোকে এইবিলাক কাম কৰিবলৈ সক্ষম হৈ কিয়নো তেওঁলোকে সকলো লিখা পঢ়া শিকি সকলো ক্ষেত্রতে পৰিপূৰক হয় কিন্তু বিদ্যালয়লৈ নোযোৱা এজনে এই ক্ষেত্ৰত কপালত হাত দিবলগীয়া হয় কিয়নো তেওঁলোকে হিচাপ পত্ৰৰ ক্ষেত্রতে হওঁক বা যিকোনো মাধ্যমৰ ভাষা বুজি নোপোৱাৰ ক্ষেত্রতে হওঁক তেওঁলোকে আগবাঢ়িবলৈ সক্ষম হ'ব নোৱাৰে যিহেতু শিক্ষিতজনে সকলো কথা বুজি পাই অশিক্ষিতজনক মানে তেওঁলোকে বুজি পাবলৈ অলপ অসুবিধা হয় কিন্তু তেওঁলোকে লিখা পঢ়াৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰাৰ কাৰণে কাৰণ কেলৈ এই ক্ষেত্ৰত মানে ধৰি লওক কোনো চাকৰিত যোগদান নকৰিলেও তেওঁলোকে শিক্ষা গ্ৰহণ কৰা বাবে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰজন্মবিলাকক তেওঁলোকে ভাল কথা শিকাবলৈ বা শিক্ষা দিবলৈ তেওঁলোকে সক্ষম হয় কিয়নো তেওঁলোকে সেইখিনি তেওঁ আহৰণ কৰিছে কিন্ত অশিক্ষিতসকলে সেইখিনি আহৰণ নকৰা কাৰণে তেওঁলোকৰ জীৱনবিলাক দুৰ্বিষহ হয় বুলি মই ভাবোঁ কিয়নো তেওঁলোকে বিবেচনাধীন হৈ পৰে তেওঁলোকে যিকোনো কথা বুজিব নোৱাৰে বিবেচনা কৰিব নোৱাৰে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ জীৱনবিলাক মানে বহুত দুৰ্বিষহ হয় বুলি মানে ক'ব পাৰোঁ সেইকাৰণে অশিক্ষিতসকলে জীৱনত প্ৰায়ে বস্তুবিলাকে হেৰুৱাবলগীয়া হয় শিক্ষিতসকলে কিন্তু এই ক্ষেত্ৰত তেনে নহয় তেওঁলোকে তেওঁলোকৰ শিক্ষাৰ জৰিয়তে তেওঁলোকে সকলোখিনি মানে তত্ত্বাবোধন বা তেওঁলোকৰ জীৱনৰ লক্ষ্যবিলাক জীৱনৰ লক্ষ্যত তেওঁলোকে উন্নিত হ'ব পাৰে